আমাৰ গাঁৱত ব্যৱসায় কৰিবলৈ বেলেগ সুবিধা আছে গাঁৱত ফাৰ্ম আছে শাক পাচলি ফাৰ্ম তেনেকৈ জাৰ্চী গাইৰ ফাৰ্ম আছে এইবিলাক বস্তু বিক্ৰী বহুত ব্যৱসায় বজাৰ আছে বজাৰত বিক্ৰী কৰিব পৰা যায় পাইকাৰী এতিয়াটো নি পিনি হ'লচেলতো ইয়াৰ পৰা বহুত বেপাৰী আহে লৈ লৈ গৈ গৈ পিনি বিক্ৰী কৰিব পৰা যায় গাখীৰ উৎপাদন হয় গাখীৰ বিক্ৰী কৰি পিনি ক্ৰীম বনোৱা হয় ক্ৰীম বনাই পিনিও বিক্ৰী কৰিব পৰা যায় গাহৰি আছে গাহৰিও বিক্ৰী কৰিব পাৰে পথাৰত ধান হয় ধান খেতি হয় ধান খেতিও বিক্ৰী কৰি ধান বিকীও মানুহ বহুত ব্যৱসায় কৰি পিনি বহুত মানুহ উপকৃত হৈছে গৰু ছাগলীও আছে নিজৰ ঘৰত প্ৰত্যেকৰে হাঁহ কুকুৰা আছে প্ৰত্যেকৰে নিজৰ নিজৰ ব্যৱসায় কৰি বিকী উৎপাদন আগবাঢ়ি যায়